অ মিলি বহুত দিনৰ পিছত ফোন কৰিছা কি খবৰ তোমাৰ বহুত ভাল বহুত বহুত দিনৰ পিছত ফোন কৰিলা বাকী কোৱা আকৌ খবৰ পাতি মোৰ বহুত ভাল বাকী আমাৰ শেৱালী বাইদেউৰ বিয়াৰ প্ৰিপাৰেশ্যন কেনে চলিছে তোমাৰ অহ মই ভাবি আছিলোঁ কৰিম অলপ খুৰা খুৰীৰ খবৰ ল'ম সেইয়া সময়েই নিমিলে কি ক'বা বাকী ভাল ভাল ভাল তোমালোকৰ আচ্ছা বিয়াৰ কাৰণে কি ভাবিছা তুমি কি পিন্ধিম বুলি ভাবিছা বিয়াত অ মইও ভাবিছিলোঁ তোমাক ফোন কৰিমেই কাৰণ কিয় মোৰ তাতো একো কাপোৰ নাই সেইকাৰণে ভাবিছিলোঁ হয় মই ভাবিছোঁ পাটৰ চাদৰ মেখেলা এযোৰ আনো নেকি হেৰিত যাওঁ এটা কাম কৰিম দিয়া আমি দুজনীয়ে এদিন এই তেজপুৰত সেই চিল্ক ভাণ্ডাৰ যে আছে মই শুনিছোঁ তাতে বহুত ভাল ভাল চিল্কৰ কাপোৰ মানে পাটৰ কাপোৰ পোৱা যায় কি কোৱা এতিয়া তোমাৰ সময়টো কোৱা কেতিয়া গ'লে ঠিক হ'ব অ' পাৰি পাৰি কালি মানে ৰাতিপুৱা অলপ কাম আছে বাৰু মোৰ তাৰপিছত কামখিনি শেষ হোৱাৰ পিছত আমি যাব পাৰোঁ তোমাৰ কেতিয়া গ'লে ঠিক হয় তুমি ক'ব পাৰা অ অ তেতিয়াহ'লেও কোনো কথা নাই বাৰু কোনো সমস্যা নাই আমি যাব পাৰোঁ তেতিয়া তাত বোলে মই শুনিছোঁ মোৰ লগৰ এজনী গৈছিল বিৰাট ধুনীয়া পাতৰ কাপোৰ এযোৰ চাই আহিছে মই সেইটো দেখি আৰু মই ৰৈ থাকিব পৰা নাই মই তাকেই তোমাক ফোন কৰোঁ আমিও গৈ এদিন চাই আহোঁ এনেও বিয়া আহি আছে যেতিয়া ড্ৰেছ পাতি অ সেইটোৱে আৰু তাৰ লগত আৰু কিবা কিবি বাকী পাৰিলে কিনিম আৰু একেলগে ভাবি আছোঁ অ ঠিক আছে তুমি কালি তেতিয়াহ'লে ৰেডি হোৱা ন' আহিবা আৰু তেজপুৰৰ পৰা আহি পেনি আমাৰ ঘৰত ভাত এসাজটো খাই যাব পাৰিবা এটামান বজাত তুমি ৰেডি হৈ যাবা ঠিক আছে মই ফোন কৰি দিম তোমাক তুমি ৰেডি হ'বা হ'ব দিয়া ঠিক আছে ঠিক আছে ৰাখোঁ অ ঠিক আছে